মই এক একে একলগে বহুত মানুহৰ খানা বনাব মই এবাৰেই এতিয়ালৈকে বেছি মানুহৰ খানা বনাই পাইছোঁ আৰু সেইটো হ'ল মোৰ বাৰ্ডদেত মোৰ একজেক্ট চনটো মনত নাই কোনটো বাৰ্ড বাৰ্ডদেত হয় কিন্তু তিনি বছৰমান আগতে চাগে মই যেতিয়া মোৰ মানে ঘৰত আছিলোঁ এতিয়া মই নাথাকো মই নলবাৰীত যেতিয়া আছিলোঁ মোৰ যিহেতু মা দেউতা নাই মই মানে অকলে ঘৰত থাকোঁ মোৰ ভাইটি আছে তো সেইদিনা মই ভাবিলোঁ ঘৰতে এটা ছেলিব্ৰেচন কৰোঁ একলগে খাওঁ চবে তো লগ ওচৰৰ ঘৰত আমাৰ খুড়ীমা এজনী থাকে খুড়ীমাৰ সৰু ছোৱালী এজনী আছে আৰু বাকী মোৰ লগ লগ বন্ধু বেছি নাই মোৰ লগৰ ছোৱালী এজনী আছে তাইক মাতিছোঁ আৰু মোৰ এজন ল'ৰা বন্ধু আছে ভাল বহুত ভাল বন্ধু হয় বেষ্ট ফ্ৰেণ্ড টাইপ হয় তাক তাক মাতিছিলোঁ সি তাক মতা নাছিলোঁ কিন্তু সি সন্ধিয়া হঠাৎ ছাৰপ্ৰাইজ দি দিছে আহি গ'ল তো কেক ছেক লৈ আহিছে তো মই মানে সেইদিনা আৰু ওচৰত যিহেতু খুড়ীহঁত আহিছে ওচৰৰ মানুহখিনিক নামাতিলেও নহয় গোটেইখিনিক মাতি কেনে খানা মোৰ ইমান এক্সপেৰিয়েঞ্চো নাই ভয় লাগিল কিন্তু বনা বনাইছোঁ একেলগে মাংস বনালোঁ পোলাও বনালোঁ ভাল হ'ল গোটেইকেইটাই গোটেইকেইটাই খাই ভাল পাইছে তো সেইদিনা প্ৰথম এক্সপেৰিয়েঞ্চ আৰু মানে অলপ মানে বেলেগ হয় কম মানুহৰ খানা বনোৱাতকে ডাঙৰ মানুহ মানে বেছি মানুহৰ খানা বনোৱাটো অলপমান কষ্ট হয় অলপ মানে কি কিমান পৰিমাণৰ বস্তু দিম অলপমান পাজুল লাগে আৰু তেতিয়াৰ পৰা মই গম পালোঁ আৰু যে লগত যদি ধৰক কাম কৰা মানুহ থাকে এজন বেলেগকৈ যোগাৰ চোগাৰ কৰি দিয়া তেতিয়া অলপমান ইজি হৈ যায় বস্তুটো আৰু সেই বস্তুটো ইজি কৰাৰ কাৰণে ইজিনো কি তেনেকুৱা একো ছৰ্টকাত মেঠদ নায়েই খানা বনোৱাৰ ক'ব গ'লে কিন্তু একেলগে ধৰক বহুতটা যদি চোলা টাইপ আছে বা কিবা একলগে গোটেইখিনি বস্তু বহাই দিব পাৰে তেতিয়া জল্দি হৈ যায় আৰু অলপ নহ'লে সেয়াই আৰু লগত কোনোবা বহুত মানুহ থাকক একেলগে কোনোবাই কিবা কাটি দিছে আঞ্জা কোনোবাই বাচনখিনি ধুই দিছে তেতিয়া জল্দি হৈ যায় আৰু খানাটো